আমাৰ অঞ্চলৰ যিকোনো বোৱা কটা বিভিন্ন কৌশল আছে সাধাৰণতে আমি এই ওচৰৰ মহিলা লগ হৈ তাঁত লগাওঁ আৰু যিকোনো চিলাই কাম কৰোঁ ঊলৰ কাপোৰ বনাওঁ ছুৱেটাৰ বনাওঁ তেনেকৈ ঊলৰ কাম কৰোঁ আৰু হাতৰ চিলাই কৰোঁ মেচিনত কাপোৰ চিলাই কৰা হয় আমি সাধাৰণতে তাত লগাওঁতে প্ৰথমতে যঁতৰত সূতা কাটি লওঁ তাৰপাছত তাঁত বাতি কৰোঁ আৰু ৰাছ ভৰাওঁ ৰাছ ভৰাই হ'লে তাঁত সূতা তাঁত চপাই লওঁ আৰু বৰ তোলোঁ বৰ তুলি হোৱাৰ পাছত আমি মুহুৰা ফুৰাওঁ মুহুৰা ফুৰাই মাকোৰে তাঁত বওঁ আৰু বৈ আমি নিৰ্দিষ্ট কাপোৰ তৈয়াৰ কৰোঁ যিহেতু আমি অসমীয়া আমি তাঁতৰ সপোন ৰচি ভাল পাওঁ আমি চাদৰ মেখেলা গামোচা চেলেং ৰিহা টঙালি ৰুমাল আদি বিভিন্ন কাপোৰ বওঁ আৰু তাত ধুনীয়া ফুল বাচোঁ আৰু হয় মই পৰম্পৰাগত পোচাক বুলি ক'লে আমাৰ অসমীয়া বিহু সাজযোৰকে বুজোঁ আৰু মিচিং চাদৰ মেখেলা বিহুৰ ৰিহা টঙালি বৈ উলিয়াইছোঁ